মই মোৰ গুৰু পল্লৱী গোস্বামী বাইদেউৰ পৰা নৃত্য শিকিছিলোঁ তাতে মই আধুনিক নৃত্য শিকিছিলোঁ আৰু মই আধুনিক নৃত্য শিকি আহি মই গাঁৱতে এখন স্কুল খুলিছিলোঁ তাতে মোৰ সৰু ল'ৰা ছোৱালীখিনিক মই নৃত্য শিকাইছিলোঁ আৰু মই নাচি যিহেতু ভালপাওঁ তেওঁলোককো মই শিকাইছিলোঁ আৰু পল্লৱী মেমে যেনেধৰণে শিকাইছিল তাৰপৰাই শিকি আহি মই মোৰ ল'ৰা ছোৱালীখিনিক শিকাইছিলোঁ আৰু মই বিহু শিকিছিলোঁ বহাগ বিহু বহাগ যেতিয়া আহে তেতিয়া কৰ্মশালা হৈছিল আমাৰ ইয়াতে তাতে গৈ মই বিহু শিকিছিলোঁ বিহু শিকি আহি মই নাচিছিলোঁও বিহু আৰু বহুত জেগাত বিহুও নাচিছিলোঁ লগতে মোৰ লগৰখিনিও নাচিছিল তেওঁলোকৰ লগত মই নাচিছিলোঁ মই বিহু নাচি ভালপাওঁ আৰু মই তাৰ পৰা আহি মোৰ ওচৰত যিখিনি সৰু ল'ৰা ছোৱালী আছে তেওঁলোককো বিহু শিকাইছিলোঁ বিহু শিকিয়ে নাচি আমি ভাল পাওঁ লগৰখিনি সতি যেতিয়া বিহু নাচিবলৈ ওলাই যাওঁ বহাগৰ মাহটো আমাৰ বহুত আনন্দ লাগে বিশেষকৈ বহাগ বিহুটো আহিলে আমাৰ বহুত ভাল লাগে আমি নাচিব পাৰোঁ আৰু আমাৰ যেতিয়া মুকলি বিহুমেলা হয় তালেও যাওঁ আমি তাত আমি দলীয় হিচাপে বিহু মাৰোঁ আৰু তাৰ পৰা ষ্টেজ প্ৰগেম হয় আমাৰ গাওঁবিলাকত ফাংচন হয় তাতো আমি বিহু নাচোঁ আৰু মই যেতিয়া পল্লৱী গোস্বামী বাইদেউ তাত নৃত্য শিকিবলৈ গৈছিলোঁ তাতো মই বহুত ল'ৰা ছোৱালী দেখিছিলোঁ আৰু পল্লৱী বাইদেৱে আমাক ইমান ধুনীয়াকৈ নৃত্য শিকায় তেওঁ বহুত ধুনীয়া নৃত্য প্ৰদৰ্শন কৰে আৰু তেওঁৰ পৰাই আমি বহুতখিনি শিকি আগবাঢ়িছিলোঁ আৰু তাৰ পাছতেই তেওঁ শিকাই দিয়া ধৰণে আহি আমাৰ স্কুলৰ ল'ৰা ছোৱালীখিনিক শিকাইছিলোঁ আমাৰ ওচৰতে এখন সৰু স্কুল খুলি লৈছিলোঁ আমি কেইবাগৰাকীও লগ খাই পেলাই আৰু আমি আটাই কেইগৰাকীয়ে পল্লৱী বাইদেউৰ তাতে শিকা নৃত্য শিকা সেই পল্লৱী বাইদেৱে যেনেকৈ স্কুলখনত আমাক শিকাইছিল তেনেধৰণে আমি আমাৰ স্কুলখনৰ কণ কণ ল'ৰা ছোৱালীখিনিক আমি আগবঢ়াই লৈ আহিছোঁ বৰ্তমানলৈকে আৰু মই ঘৰতো নাচি থাকোঁ নাচি মেলি ভাল পাওঁ আৰু ময়ো কেতিয়াবা নিজে বাইদেউ শিকোৱা ধৰণে কিছুমান নৃত্য নিজেই নাচিবলৈ চেষ্টা কৰোঁ আৰু শিক মানে ঘৰতে নাচোঁ নাচি পেলাই যেতিয়া ভাল হয় তেতিয়া আমি সেই যিখিনি ল'ৰা ছোৱালীক আমাৰ স্কুলখনলৈ আহে সেই ল'ৰা ছোৱালীখিনিক গৈ এইখিনিকে শিকাওঁ মই নিজে শিকা এইটো গান তোমালোকে নাচাচোন তেওঁলোকক নাচিবলৈ দিওঁ আৰু এনেধৰণে নৃত্যখিনি প্ৰদশন কৰোঁ তেওঁলোকেও আমাৰ দৰেই ধুনীয়াকৈ নৃত্য প্ৰদৰ্শন কৰিছে